আচ্ছা ৰাকিবুল খবৰপাতি ভাল আচ্ছা চলি আছে দিয়া তোমালোকৰ পিনে ফুৰিব যাব বিচাৰি আছিলোঁ কেনে ট্ৰেডিচনেল বস্তু কি কি খোৱা খাবলৈ পাওঁ

অঁ বিহুৰ সময়তটো বহুত কিবাই পোৱা যায় না খাবলৈ বিহু পিঠা অঁ অঁ মানে মই মানে তোমালোকৰ এইপিনে ফুৰিব যাব বিচাৰিছোঁ মোক কিন্তু তোমালোকৰ ট্ৰেডিচনেল বচ ফুডবোৰ খুৱাই দিবা হাঁ অঁ

তেন্তে হ'ব দিয়া ঠিক আছে মই তোমালোকক জনালোঁ মোৰ কাৰণে কিন্তু ট্ৰেডিচনেল যিবোৰ বস্তু আছে সেইবোৰ চব বনাই ৰাখিবা হাঁ মই কিন্তু খাবলৈ পাৰিব লাগে